ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা ক'বলৈ গ'লে ভাৰতৰ মানুহৰ ত্যাগ বলিদানৰ কথাই মনলৈ আহে প্ৰথমে ব্ৰিটিছসকল ভাৰতলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিলে পিছত গোজেই গজালি মেলি ভাৰতীয় মানুহৰ সহজ সৰলতাৰ সুযোগ লৈ গোটেই ভাৰতবৰ্ষখনকেই নিজৰ অধীনলৈ আনিলে সেই পৰাধীনতাৰ শিকলি চিঙিবলৈ ভাৰতীয় মানুহে দেহে কেহে খাটিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰি তুলিছিল যিসকল নেতা বা জনসাধাৰণ হওক বা চিপাহী হওক সেইসকলৰ ভিতৰত আমি প্ৰথমতেই মহাত্মা গান্ধীৰ কথাই আমাৰ মনলৈ আহে এই স্বাধীনতা আন্দোলনৰ ভাৰত স্বাধীন হোৱাৰ প্ৰথম যি গৰাকী ব্যক্তিৰ কথা আমি আমাৰ মনলে আহে সেইজনেই হৈছে মহাত্মা গান্ধী তেওঁৰ অৱদান অতুলনীয় ইয়াৰ পাছতে আমাৰ মনলৈ আহে সুভাষ চন্দ্ৰ বসু লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল বাল গংগাধৰ তিলক ভগৱত সিং ইত্যাদি ইত্যাদি কথা মোৰ মনলৈ অহা গুৰুত্বপূৰ্ণ কথাৰ ভিতৰত বা গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত বিশেষকৈ স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত চিপাহী বিদ্ৰোহ আৰু জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ কথাই বেছিকৈ মনলৈ আহে এই চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ওঠৰশ সাতাৱন্ন চনত চিপাহী বিদ্ৰোহেই হৈছে স্বাধীনতা আন্দোলনৰ প্ৰথম উকমুকনি ইয়াৰ কাৰণ বহুতো তাৰ ভিতৰত ৰাজনৈতিক ধৰ্মীয় আৰু অৰ্থনৈতিক কাৰণ প্ৰধান ধৰ্মীয় কাৰণটোৱেই সকলো ধৰ্মীয় কাৰণটোৱেই হৈছে প্ৰধান কাৰণ ভাৰতীয় চিপাহীসকলৰ ভিতৰত হিন্দু আৰু মুছলিম দুয়োটা ধৰ্মৰ মানুহেই আছিল কোনোবাই ভুৱা প্ৰচাৰ কৰিলে কৰিছিল যে বন্দুকৰ কাৰ্টিজ বোৰ গৰু আৰু গাহৰিৰ চৰ্বিৰে নিৰ্মিত যিহেতু কাৰ্টিজটো মুখেৰে বন্দুকটো ব্যৱহাৰ কৰাৰ সময়ত কাৰ্টিজটো মুখেৰে খুলি খুলি ল'ব লাগে হিন্দুৰ বাবে গৰু ভক্ষণ অপৱিত্ৰ আৰু মুছলমানৰ বাবে গাহৰি যিহেতু কাৰ্টিজটো গৰু আৰু গাহৰিৰ চৰ্বিৰে নিৰ্মিত হৈছিল সেইকাৰণে এই বিদ্ৰোহটো গা কৰি উঠিছিল আৰু ইয়াৰ পাছতে হৈছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ঘটনা জালিয়ানাবালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ঊনৈছশ ঊনৈছ চনৰ তেৰ এপ্ৰিলত পঞ্জাৱৰ জালিয়ানাৱালাবাগত জেনেৰেল ডায়াৰৰ নিৰ্দেশত এই ঘটনা সংঘটিত হৈছিল এই ঘটনাত দহ হাজাৰ মানুহৰ মৃত্যু হৈছিল